হেল্ল' অ হয় কওকচোন বাৰু অ পাৰ্চেলটো কি আছিলে বাৰু পাৰ্চেলটোত অ হয় মানে বাইদেউ এইটো আমি সোনকাল কৰি ল'ব বুলি ক'লে আমি সোনকাল কৰিব নোৱাৰোঁ মানে পাৰ্চেলটো আমাৰ আহিব লাগিব আপোনাৰ হেড অফিচলে আমাৰ ওপৰ অফিচৰ পৰা আমাৰ ইয়ালে আৰু আপোনাৰটো আপোনাৰ যদি ডেট হেৰি হৈছে আপোনাক কিবা খেলিমেলি হৈ আছে তাকে আৰু যদি আপোনাৰ আপোনাৰ যদি পাৰ্চেলটো আমি আমি যদি আমাৰ ইয়ালে আহিছে এনেবা বেলেগত গৈছে আমি যদি গম নাপাম ন আপোনাৰ পাৰ্চেলটো এতিয়া কি আছিলে আৰু এতিয়া পাৰ্চেলটো আপোনাৰ কাৰ নামত আছিলে আমি সিমান হেৰিকে নাজানিম আপোনাৰ পাৰ্চেলটো আহিব লাগিব আমাৰ ইয়াত কমলাবাৰী অফিচলে আহিব লাগিব তাৰপা আমি যাম আকৌ যদি আপোনাৰ পাৰ্চেলটো ই কাৰ্ডত আহিছে তেতিয়াহে মানে আমি নিব পাৰিম আৰু আকৌ পাৰ্চেলটো আহিছেনে নাই কেতিয়া আহিব এইটো আমাক কৈ নিদিয়ে মানে পুটুক আমি যাব লাগে পাৰ্চেলটো আনিব লাগে আৰু আমি দিবহে লাগে এতিয়া আমি আপোনাৰ পাৰ্চেলটো আহিছে নাই সেইটো গম নাপাম মানে মানে বাইদেউ আপুনি পাৰ্চেলটো মানে আপুনি ফ্লিপকাৰ্টত যিটো বস্তুটো চাইছিলে পাৰ্চেলটো আপুনি ফ্লিপকাৰ্টত যিটো চালে আমি আপুনি সেইটোৱে মানে অৰ্ডাৰ দিছে আমিতো গম নাপাওঁ আপুনি কি অৰ্ডাৰ দিছে কি নাই দিয়া আমি জাষ্ট আমি অকল যাব লাগে পাৰ্চেলটো ল'ব লাগে তাত আপোনালোকৰ লোকেশ্যন লোকেশ্যন দিয়া থাকে আৰু আমি দিবগৈহে লাগে আমি আপোনাৰ পাৰ্চেলত কি আহিছে আমি কি আহিছে কি নাই অহা আমি গম নাপাওঁ আমি অকল পাৰ্চেলটোৰ দিয়াৰ লগত চাবহে পাৰিম কিমান টকা আছিল পাৰ্চেলটো আৰু আপোনাৰ কাপোৰ আহিছে কিবা আহিছে আমিতো গম নাপাম ন এতিয়া আপোনাৰ ভাল বেয়াটো তেওঁলোকে দিব যদি বেয়া আহে আপোনালোকে কেন্সেল কৰিব লাগিব এতিয়া কেঞ্চেল কেন্সেল কৰি দিব তেতিয়াহে আমি আকৌ ৰিটাৰ্ণ কৰি আমি বস্তুটো নিব পাৰিম নহ'লে আমি নিব নোৱাৰিম নহয় এতিয়া আপোনাৰ আপোনাৰ যোনটো পাৰ্চেল আহি আছে সেই পাৰ্চেলটো অঁ কওকচোন মানে এতিয়া সোনকালে বুলি ক'লে আপোনাৰ এতিয়া ডেটটো এতিয়া যদি হেৰি হৈ গৈছে আপুনি ৱেবচাইটটো চাব লাগিব কি হৈছে যদি ডেটৰ মতে যদি পায় সেই ডেটটো যোনদিনা আছে এতিয়া সেইদিনা পাবহি আৰু আপুনি চিন্তা কৰিব লগীয়া নাই যোনদিনা অৰ্ডাৰ দিছিলে সেই যোনটো ডেট দিয়া আছে সেইটোতে পাবহি যদি আপোনাৰ ডেটটো হৈ গৈছে এতিয়া আপুনি ৱেবছাইটটো চাওক আপোনাৰ কি হৈ আছে কি প্ৰব্লেম দেখুৱাই আছে আপুনি চাই আমাক ক'ব পাৰিব তেতিয়া আমি আপোনালোকক হেৰি কৰিব পাৰিম আৰু কথা ক'ব পাৰিম নাই বাইদেউ এইটো আমি ক'ব নোৱাৰিম মানে দেই বেয়া নাপাব মানে আমাৰ এইটো জাষ্ট আমাৰ অফিচলে বস্তুটো আহিবহে তাকো আপোনালোকৰ বহুত হেৰিটো আমাৰ আপোনালোকৰ সেই তাত হেড অফিচতে আপোনালোকৰ পাৰ্চেলটো পেক কৰি গাড়ী দি পঠিয়াব আৰু আমাৰ ইয়াত আহিব দিন লাগিব আমাৰ ইয়াত যোনদিনা পাবহি সেই তাৰ পিছদিনাহে আমি আপোনালোকক পাৰ্চেলটো আকৌ অফিচত গৈ যদি ই কাৰ্টত আহিছে তেতিয়াহে আপোনাৰ পাৰ্চেলটো আমি দিবগে পাৰিম আপোনাৰ হাতত যদি নাই যদি বেলেগত দিব আপোনাক যদি বেলেগে আহিছে মই আপোনাক ধন্যবাদ বাইদেউ